কেইবছৰমানৰ পৰা নৃত্যৰ পৰিৱৰ্তন হৈছে বুলি মই ভাবোঁ নতুন নতুন নৃত্যই ভুমুকি মাৰিছে আমাৰ সমাজত আধুনিক নৃত্যবিলাক নতুন নতুনকৈ সৃষ্টি কৰি কৰি বেলেগ ধৰণে নৃত্যৰ নাম দি দি বেলেগ বেলেগ নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে আজি আজিৰ কলা কৌশলীসকলে বা নৃত্য পটীয়সী সকলে কিন্তু পুৰণা পুৰণি আজিৰ নৃত্যবিলাকতকৈ পুৰণা নৃত্যবিলাক বহুত ভাল আছিলে যিহেতু আমাৰ মহাপুৰুষসকলে সত্ৰীয়া নৃত্য কৃষ্ণ নৃত্য দশৱতাৰ নৃত্য আদি সেই নৃত্যবোৰ তেওঁলোকৰ তেওঁলোকে যিহেতু আমাৰ সমাজত এৰি থৈ গৈছে সেই নৃত্যবোৰ আমি সলনি কৰিব নোৱাৰোঁ তেওঁলোকৰ ভংগীমা তেওঁলোকৰ সাজ পাৰ এইবোৰ আমি কেতিয়াও সলনি কৰিব নোৱাৰোঁ তেওঁলোকে যেনেকৈ শিকাই থৈ গৈছিলে আজিও আমাৰ জনসাধাৰণে তেনেকৈ তেওঁলোকৰ এই অনন্য অৱদানবোৰ আগবঢ়াই লৈ গৈছে কিন্তু নতুন যিবোৰ আধুনিক নৃত্য সেই নৃত্যবোৰ নতুন নতুন সৃষ্টিৰে কলা কৌশলী নৃত্য পটিয়সীসকলে নতুন নতুনকৈ উপস্থাপন কৰিছে হয় সেইবোৰো বহুত ভাল সেইবোৰ বেয়া নহয় কিন্তু নতুন আধুনিকতাৰ নামত কিছুমান অশ্লীল নৃত্যও প্ৰদৰ্শন কৰা দেখা যায় যিবোৰে আমাৰ সমাজৰ মা সমাজত সেইটো আমি মানি ল'ব নোৱাৰোঁ কাৰণ আমা আমাৰ অসমখন এখন এনেকুৱা অশ্লীল নৃত্য প্ৰদৰ্শন কৰাৰ ঠাই নহয় আমাৰ অসমখনৰ নিজৰ জনগোষ্ঠীৰ সকলোৰে নিজৰ নিজৰ লোকনৃত্যও আছে প্ৰত্যেকটো জনগোষ্ঠীৰে নিজৰ নিজৰ লোকনৃত্য আছে প্ৰত্যেকটো জনগোষ্ঠীৰ লোকনৃত্যবিলাক আমি কেতিয়াও আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ দিব নালাগে কাৰণ সেই নৃত্যবোৰৰ পৰাই আমাৰ প্ৰত্যেকটো জাতিৰ জাতিৰ গুৰুত্ব বা জাতিৰ ঐক্যতা আৰু জাতিটোৰ ধৰোহৰ বহন কৰে যেনেকৈ আমাৰ বিহু বিহু আমি যদি নতুনত্ব আনি আধুনিকতাৰ নামত যদি আমি বিহুটো বেপেৰুৱা কৰোঁ আমাৰ আমাৰ নিজৰ জাতিটোৰে বদনাম হ'ব তেনেকৈ মিচিংসকলৰ নৃত্য আছে বড়োসকলৰ নৃত্য আছে দেউৰীসকলৰো লোকনৃত্য আছে সেই লোকনৃত্যবিলাক আমি আধুনিকতাৰ ৰহন সানিবলৈ দিব নালাগে আৰু দিয়াটোও ভাল নহয় কিন্তু যিসকল যি যিবোৰ আগৰ দিনৰ লোকনৃত্য আছিলে সেই লোকনৃত্যবিলাক কিন্তু আজিও আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই আৰু দিবও নালাগে বুলি মই ভাবোঁ